আমাৰ ইয়াত মোৰ চিনাকি বহুতে বিজ্ঞান বা গণিতৰ টিউচন লৈছে আজিকালি গণিতত বা বিজ্ঞানত যিখিনি পাঠ্য়ক্ৰম থাকে সেইখিনি স্কুলৰ উপৰি ঘৰতো ঘৰুৱাভাৱে টিউচন ল'বলগীয়া হয় কাৰণ বহুতো জটিল থাকে সেইটো কাৰণে অকল স্কুলত পঢ়াখিনিয়ে পৰ্যাপ্ত নহয় সেইকাৰণে বাহিৰাকেও নিজেও টিউচন ল'ব লাগে ঘৰতো পঢ়িব লাগে এই দুটা বিষয়ৰ ওপৰত আৰু দেখা যায় বহুতে বিজ্ঞান আৰু গণিতৰ বিষয়তে মানে টিউচন লয়